হেল্ল'

অঁ অঁ অঁ হয় অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় সেইটো কথা আমি পাতিছিলোঁ নহয় জানো অঁ এতিয়া মানে কথাটো হ'ল কি আমি

প্ৰতিটো আমি তাৰ আমি এই নবেম্বৰৰ ভিতৰতো দিব পাৰোঁ পৰা যায় বাৰু নবেম্বৰ ভিতৰতে এটা দিন ঠিক কৰি ল'ব লাগিব আৰু বাকী কিমানবোৰ ল'ৰা ছোৱালী যাব কি কথা গোটেইখিনি আমি তেওঁলোকৰ মানে খৰচ পাতি কিমান কি হ'ব গোটেই কথাখিনি ভালদৰে পাতিব লাগিব পাতি মেলি আমি এটা নিৰ্দিষ্ট দিন এটা ওলিয়াই পেলাই আমি নবেম্বৰ যদি গৈ আহোঁ তেতিয়াও আমাৰ একো বেয়া নহয়

হয় হয় তাৰপিছত আৰু এই গাড়ী গাড়ী গুড়া এখন ঠিক কৰিব লাগে নহয় জানো

অঁ অঁ অঁ অঁ অঁ অঁ অঁ দি দিব অঁ

গতিকে ল'ৰা ছোৱালীখিনিয়ে আজি নতুনকৈ প্ৰতি বছৰেই মানে পুৰণা ছাত্ৰখিনি এতিয়া নতুনখিনিয়ে বেছি হেৰি পাব নতুন কিমান কথা আগবাঢ়িছে তাত গতিকে সেইখিনি সেইখিনি তাই জানিব পাৰিব ভাল হ'ব আপোনালোকে আপুনি গ্ৰুপত দি দিব কথাখিনি অঁ গ্ৰুপত জনাই দিব সকলোৱে পাব দেই অঁ অঁ ঠিক আছে বাৰু হ'ব দিয়ক হ'ব দিয়ক